হেল্ল' দাদা আপোনাৰ ট্ৰেক্সী দিয়ে ন ভাড়াত এক্চুয়েলী মই মানে কাজিৰঙা যাব আহিছিলোঁ এনেই ঘূৰিব লাগিছিলে অকণমান এনেই কাজিৰঙাখন চাব আহিছিলোঁ আৰু মানে মই আপোনাৰ অহা কালি মানে ৰাতিপুৱা ধৰক দহটা মান বজাত ওলাই যাম ওলাই মানি ইভিনিং ঘূৰি মেলি হোটেলত হোটেল মোক এটা তাত এটা ল'জ বা হোটেলটো চাই দিব লাগিব ৰাতি থাকিম হয় মই মানে দুদিনৰ দুদিনৰ প্লেন লৈ আহিছোঁ মানে

মোৰ লগত আৰু দুজন মানুহ আছে মোৰ ফেমিলী মানুহ দুজন আছে হয় অঁ সৰু গাড়ী এখন হ'লে হ'ব বেচি ডাঙৰ গাড়ী নালাগে আৰু বাৰ হাজাৰ টকা বাৰ হাজাৰ টকা আপুনি অকণ বহুত অকণ বেছিয়ে কৈছে নেকি অলপমান কিবা ডিছকাউণ্ট এটা কৰি দিয়ক আৰু দুদিনৰ কাৰণে একেলগে আপোনাক লৈ লৈছো মানে গাড়ীখন আপােনাৰ আৰু ক'ত আৰু সেয়া কৰি থাকিম মানে সেইটো হয় বাৰু বুজিছোঁ আচ্ছা কিবা এটা চাই লওক আৰু কিবা এটা আপুনি কমাই দিয়ক আৰু বাকীটো হ'ব আৰু ইমানো সেই কৰিব নালাগে যাতে মিলাই মিলি লৈ ল'ব আৰু আৰু কমাই দিব নকি পিছদিনা মই একসুৱেলি বেছি সময়ৰ কাৰণে নহয় গধূলি আপােনাৰ চাৰিটা বজালকৈ থাকিম তাৰ পৰা মই আপোনাক ৰিলিজ কৰি দিম আৰু দিনটো পৰিব হয় দিনটোতো পৰিব হয় ঠিক আছে ঠিক আছে বাৰু দিয়ক অঁ হ'ব